হয় আমাৰ অঞ্চলৰ মানে নিৱনুৱা যুৱক যুৱতীসকলে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণে পশুপালন খেতি বাতি কৰি মেলি মানে আপোনাৰ জীৱিকা উপাৰ্জন কৰিব পাৰে সংস্থাপনৰ পথ বাচি ল'ব পাৰে যেনেধৰণে এটা কথাকে ক'ব পাৰি মানে সৰু এনেই ধনীয়া গুটিকে আপোনাৰ বিছ টকাৰ ধনীয়া গুটি আনি কোৰ এখন মাৰি সিঁচিলে মানে তাতেই মানে ভালেমানগিটকাও মানে উপাৰ্জন কৰিব পাৰি খেতি বাতিৰ পৰা ধৰি আপোনাৰ বাৰিষা ৰবি শস্য মানে বাৰিষা ধান খেতিৰ পৰা ইত্যাদি কৰি মানে আপোনাৰ ৰবি শস্যলৈকে যদি দহজনীয়া বা পাঁচজন তিনিজন লগ খাই লৈ বা ব্যক্তিগতভাৱে অকলশৰীয়াকৈ মানে বেছি মাটি নালাগে কম মাটিতেই বহুত টকা উপাৰ্জন কৰিব পাৰি নিজেই খেতিটো কৰি আপোনা বজাৰলৈ নি বজাৰতে মানেও এটা উচিত মূল্য পোৱা যায় এতিয়া তিনি মুঠি ধনীয়াৰ দাম দহ টকা মানে চবটো বাহিৰৰ পাৰায়ে আহি থাকে আমাৰ ইয়াত লোকেলত মানে ধৰি লওক নিজৰ স্থানীয় যুৱক যুৱতীসকলে কয় মানে যুৱক যুৱক যুৱতীসকলে বিভিন্ন ধৰণৰ খেতি কৰি ধৰি লওক আদা একেবাৰে সহজতে সহজতে খেতি হয় আদা খেতিটো আপোনাৰ ধনীয়া খেতিটো সহজত হয় অলপতে হয় সেইবিলাক মানে মাটিও বেছি নালাগে তেনেধৰণৰ খেতি কৰি মেলি স্বাৱলম্বী হ'ব পাৰে আৰু তাৰ পাছতে আহিলে আপোনাৰ পশুপালন কৰিব পাৰে বিভিন্ন ধৰণৰ আজিকালি মানে প্ৰযুক্তি আধুনিক প্ৰযুক্তিবিদ্যা বিদ্যাত মানে বহুত ধৰণৰ বিভিন্ন ধৰণে পশুপালন কৰিব পাৰি ব্ৰয়লাৰ কয়লাৰ মাছ মানে পালন কৰিব পাৰি তাতো মানে আপোনাৰ স্বাৱলম্বী হ'ব পাৰে ছাগলী গাহৰি কুকুৰা হাঁহ পুহিও আপোনাৰ স্বাৱলম্বী হ'ব পাৰে তেনেধৰণে আপোনাৰ নিৱনুৱা সমস্যাটো সমাধান কৰিব পাৰি আৰু